হেল্ল' এইখন মানস ৰেষ্টুৰেণ্ট হয়নে হয় দাদা এই মোক মানে মোৰ মানে বিয়া এখন আছিলে হয় বিয়াখন মানে বহুত মিঠাইৰ দৰকাৰ আছে হয় হয় পাঁচশৰ ওপৰ লাগিব মিঠাই হয় দাদা অ' ৰসগোল্লা আ প্ৰতিজন মানুহকে দিব লাগিব যে হয় আৰু বিয়াখনত মানে পাঁচশৰ ওপৰ হ'ব তথাপি মই পাঁচশয়ে অৰ্ডাৰ দিছোঁ আপোনাক অ দাদা এই দামটো অলপ কমাই ল'ব মই মানে আৰু বেলেগ বেলেগ ৰেষ্টুৰেণ্টতো মানে মই সুধিছিলোঁ দামটো আপোনাৰ তাত বাৰু দামটো কিমান হুম আপুনি অলপ কমাই ল'ব দাদা কাৰণ আপুনি নিজৰে মানুহ চিনাকি অলপ কমাই ল'লে ভাল পাম হয় হয় হয় হয় হয় অ কিমানমানৰ পৰিমাণৰ হ'লে ভাল হয় কিন্তু বাকী কেইখনত বেছি দাম কৈছে মানে হয় এই বিয়াত মানে বহুত মানুহ হ'ব যে মোৰ ঘৰৰেই ওহ মোৰ ননদজনীৰ বিয়া তাৰমানে বিয়া মানুহ মাতিছোঁ বহুত আৰু সেইকাৰণে মানে আপোনাৰ ৰেষ্টুৰেণ্টখনতে মানে মই অৰ্ডাৰ দিছোঁ মিঠাই পাঁচশৰ ওপৰ লাগিব মিঠাইৰ কিবা অফাৰ আছে নেকি বাৰু মিঠাইৰ অফাৰ থাকিলে ভাল হয় আৰু মোৰ কাৰণেই অলপ খৰচটো কম হয় হয় দাদা হয় ও হয় হয় নহয় মই মানে বহু কেইখন ৰেষ্টুৰেণ্টত ফোন কৰিলোঁ অলপ মিঠাইটো মানে কম পৰিমাণৰ পাম আৰু সিহঁতে দামটো বহুত বেছি কৰিছে আপুনি চিনাকি যে সেইকাৰণে বোলো আপোনাৰ তাতে বোলো অৰ্ডাৰটো দিওঁ তেতিয়া মানে অলপ কমতে পাব পাৰিম অফাৰ হিচাপে হয় দাদা ঠিকে আছে দিয়ক বাৰু হ'ব মই কাইলৈ যাম বাৰু অ কাইলৈ যাম বাৰু কথা পাতিম পইচাটো কাইলৈকে দিম দিয়ক কাইলৈ মিঠাইটো লৈ আহিম নহয় হ'ব দিয়ক